জন্তুবোৰৰ সৈতে মোৰ ভাল সম্পৰ্ক জন্তু বোৰ মই বহুত ভাল পাওঁ আৰু মোৰ এজনী গাই আৰু এটা পোৱালি আছে গৰুজনীৰ কাৰণে মই সদায় ঘাঁহ কাটোঁ আৰু দানা বনাওঁ গধূলি হ'লে সদায় গৰুজনীক মই দানা খুৱাওঁ আৰু গৰুজনীৰ নাম আছে আৰু পোৱালিটোৰ নাম আছে মই নাম দিয়ে মাতোঁ আৰু মোক দেখাৰ লগে লগে গৰুজনীয়ে নামটো কাঢ়ি দিলে মাতি দিলে মোৰ দৌৰি আহে আৰু গৰুজনী মই বহুত যত্ন লওঁ আৰু তেনেকৈ মোৰ ছাগলীও আছে ছাগলীকেইটাও মই তেনেকৈ যত্ন লওঁ ঘাঁহ কাটি দিওঁ দানা দিওঁ আৰু ছাগলীকেইটাৰো মোৰ নাম আছে এজনীৰ নাম পাহি এজনীৰ নাম মুনু এজনীৰ নাম ধুনু এনেকে কৰি মই গোটেইকিজনী নাম দি মাতোঁ আৰু ছাগলীকেইজনী যদি দেৰিকৈ আহে গাখীৰ খোৱাবলৈ নাহে পোৱালিক তেতিয়া মোৰ পোৱালিকেইটাক পানী কুহুমীয়া কৰি আৰু দুবদানিত ভৰাই মই তেনেকৈ পোৱালিকেইটাৰ যত্ন লওঁ